ইতিহাসৰ কিছুমান বিখ্যাত শিল্প চিত্ৰশিল্পী কোন কোন তেওঁলোকে কেনেধৰণৰ শিল্পীৰ সৃষ্টি কৰিছিল প্ৰশ্নটো হৈছে সেইটো ইতিহাসৰ ইতিহাসৰ কিছুমান চিত্ৰশিল্পীৰ ভিতৰত প্ৰথমজন হ'ল লিওনাৰ্ড' দা ভিন্সি তেওঁ ইটালীত জন্ম হৈছিল তেওঁ বিখ্যাত ছবি এখনৰ নাম হ'ল ম'নালিচা পাবল' আন এজন বিখ্যাত চিত্ৰশিল্পী হ'ল পিকাচ'

পিকাছ' স্পেইনত জন্মগ্ৰহণ কৰিছে অসমীয়াৰ প্ৰখ্যাত চিত্ৰশিল্পীসকলৰ চিত্ৰশিল্পীসকলৰ নাম হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঊনৈছশ ন চনত হৈছিল অসমৰ আন এগৰাকী বিখ্যাত চিত্ৰশিল্পী হৈছে চিত্রশিল্পী হৈছে নীল পৱন বৰুৱা নীলপৱন বৰুৱাৰ জন্ম ঊনৈছশ ছয়ত্ৰিছ চনত হৈছিল অসমৰ আন এজন চিত্ৰশিল্পী হ'ল শোভাব্ৰহ্ম আধুনিক চিত্ৰকলাৰ বৰ্তাবাহক হ'ল বেনু মিশ্ৰ অসমৰ আন এজন বিখ্যাত শিল্পী হ'ল সমীৰণ বৰুৱা আন আন কেইজনমান বিখ্যাত চিত্ৰশিল্পীৰ নাম হ'ল জংচন ভাৰ্মা ৰেম ৱাৰ্ণ্ড আগষ্ট ৰেনউ পল ছিজন কলুদ মন্দ ভিনচেণ্ট ভেন গ' ৰাফেল এনেধৰণৰ আৰু বহুতো বিখ্যাত চিত্ৰশিল্পী আছে